আমাৰ গাঁৱত মাটিৰ কিনা বেচা কৰা হয় কিন্তু বহুত কষ্ট ঘূৰিবলগীয়া হয় কাৰোবাৰ মাটি কিনিবলৈ গ'লে মানে এই কাৰোবাৰ কাগজপত্ৰ নাই কাগজপত্ৰ উলিয়াবলৈ গ'লে মানে আকৌ ডি চি অফিচ যাবলগীয়া হয় ডি চি অফিচৰপৰা আকৌ মণ্ডল অফিচলৈ যাবলগীয়া হয় বহুত কষ্ট হয় গাঁৱৰ মাটি পথাৰৰ মাটি কিনিবলৈ হ'লেও বহুত দাম চব মানুহ গাঁৱতেই থাকিব বিচাৰে কিন্তু বাম মাটিও কিনিব নোৱাৰি কাগজপত্ৰৰ কাৰণেই মানুহে বহুত পইচা হেৰি কৈ হয় মাটি এডোখৰ বিকিবলৈ হ'লে মানে দালাল লাগে দালালৰপৰা মেইন মালিকে পইচাটোৱে নেপায় ওচৰ চুপুৰীয়া মাটি যদি মোৰ মানুহ মোৰে মাটি এডোখৰ বিকিবলৈ লৈছিলোঁ বিকিবলৈ লওঁতে কাগজপত্ৰ কাৰণে বহুত ঘূৰিবলগীয়া হ'ল ঘূৰি ফুকিও কামটো কৰিব নোৱাৰিলোঁ মাটি বিকিব নোৱাৰিলোঁ মাটিডোখৰ ডি চি অফিচলৈয়ে যাবলগীয়া হয় দালাল বহুত ওলালে দালালৰপৰা একো কৰিব নোৱাৰি সেইটো কাৰণে আমি মাটি কিনিবইপৰা নাই বিকিবওপৰা নাই ওচৰৰ মাটিও বহুত দাম বাম মতি পথাৰৰ মতি মানুহৰ কিমান কষ্ট হয় এডোখৰ মাটি বিকিবৰ কাৰণে দালালে বহুত দালালে বহুত কাম পইচা পাতি লয় আৰু আৰু পইচা নহ'লে একোৱে কাম কাগজপত্ৰ খাজানা দিবলগীয়া হয় খাজানা দি আকৌ কিবা কাম কামত আগবঢ়োৱা হয় মৌজাদাৰ অফিচলৈয়ো গৈ থাকিবলগীয়া হয় মৌজাদাৰ অফিচ গৈ খাজানা চাজানা দি আকৌ মণ্ডললৈ যাওঁ মণ্ডলৰ অফিচত কাগজপত্ৰ নহয় আকৌ মানুহ ধৰি পিনি আকৌ পইচ পাতি দি পইচা নহ'লে বহুত দিগদাৰ পইচা পাতি তাত গৈ পিনি দালালেই লাগে কেইবাটাও পইচা নহ'লে একোৱেই নহয় আকৌ ডি চি অফিচলৈ যাব লাগে ডি চি অফিচৰপৰা গৈ পিনি ডি চি অফিচত মানুহ ধৰিব লাগে মানুহৰ কাৰণে বহুত বহুত দেৰি অপেক্ষা কৰিব লাগে এজন নহয় দহজনো মানুহ মাটি কিনিবও নোৱাৰোঁ বিকিবও নোৱাৰোঁ তেনেকুৱা অৱস্থা কৰিছে লোকৰ মানুহ আহি পিনি আমি গাঁৱত অ'ৰ ত'ৰ বেলেগক নিদোং বুলি গাঁৱৰ মানুহকে দিং বুলি আমি কামটো চলাব বিচাৰোঁ কাম নহ'লে পইচা পাতি নহ'লে আমি একো কৰিব নোৱাৰিছোঁ পইচাৰে কাম দালালৰ কাৰণে মাটি কিনি গৃহস্থ মাটিৰ মালিকেই পইচা নেপায়গৈ আৰু মাটি এডোখৰ যদি কিনিবলৈ হ'লে বহুত দাম পৰি যায় দামৰ বিনিময়ত আমি আকৌ বেলেগকো দিবলগীয়া হয় বিকিলোঁ বেলেগক দিবলগীয়া হয় মাটিডখৰ বিকিলে কাগজপত্ৰত আমাক বহুতখিনি আমাৰ দিগদাৰ হৈ যায় আৰু পইচাটোৱে মেইন মাটি কিনিবলৈ হ'লে মাটি চব ক্ষেত্ৰতেই মাটি থাকিবলৈ হ'লেও মাট লাগে মাটি অকমান গাঁৱৰ মানুহ এজনে মাটি বিকিছিলে বিকোঁতে মাটিৰ মালিকজনে ক'লে পইচা পাঁচ লাখমান কিন্তু দালালে দিলে তিনি লাখ টকা দালালৰ তাৰপৰা দালালটো পলাই গুচি গ'ল মাটিৰ মালিকে পইচা কমকৈ পালে মাটিৰপৰা সেই দালালটো দালালৰ কাৰণে কামৰ আমাৰ অৱহেলা হয় দালালকো পইচা দিব লাগে মণ্ডলতো পইচা দিব লাগে মণ্ডলকো পইচা দিব লাগে মোৰ আমাৰ ওচৰত বহুত হৈছে তেনেকুৱা সেই ওচৰত হোৱা কাৰণেই মই মই ইমানখিনি কথা এইখিনি কৈয়ে কৈয়ে মই মোৰ কথা ক'বলগীয়া ইমানখিনিয়ে আছিলে তাকে কৈ ইমান এইখিনিকে কয় মই সামৰণি মাৰিছোঁ